অসমৰ সংবাদ মাধ্যমসমূহে দেশৰ অনান্য ৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ লগতো অংশীদাৰ বা যুতিয়াভাৱে যথেষ্ট কাম কৰা দেখা যায় ইয়াৰ ফলত অসমৰ সংবাদ মাধ্যমসমূহে অসমৰ অসমৰ বাতৰিসমূহ যেনেধৰণে যেনেদৰে অসমৰ বানপানী বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ নিউ গুৰুত্বপূৰ্ণ বাতৰি খেল ইত্যাদিৰ বাতৰিসমূহ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়তো পৰিৱেশনৰ সুযোগ লাভ কৰে ইয়াৰ ওপৰিও অসমৰ সংবাদ মাধ্যমসমূহে ভাৰতৰ লগতে ৰাষ্ট্ৰীয় বাতৰিসমূহ অসমৰ সংবাদ মাধ্যমসমূহত পৰিৱেশন কৰিবলৈ সুবিধা লাভ কৰে ইয়াৰ প ইয়াৰ পৰা অসমৰ জনসাধাৰণৰ যথেষ্ট লাভ হয় অসমৰ জনসাধাৰণে ধুনীয়াকৈ ভাৰতবৰ্ষৰ লগতে বহিৰাষ্ট্ৰৰ বাতৰিসমূহ অসমীয়াতে শুনিবলৈ পায়